বিশেষকৈ আজিকালি টাউনবোৰত বা চহৰবোৰত আপোনাৰ প্লাষ্টিক পলিথিন মানুহে যোনবোৰ ব্যৱহাৰ কৰে যোনবোৰ লেতেৰা হৈ যায় সেইবোৰ য'তে ত'তে পেলাই দিয়ে তাৰ ফলত গৰু গৰুৱে খাই পিনি অপকাৰ হয় গৰুৰ আৰু এই বস্তুবোৰ আমাৰ জনসাধাৰণৰ মেইন ব্যৱস্থাটো লোৱাৰ ভাল কাৰণ আজিকালি য'তে ত'তেই হওক বা যিকোনো পেকেটেই হওক আপোনাৰ ৰাস্তাতে পেলাই থয় মানুহৰ সেইটো অকণো নাভাবে যে এইটো পেলাই থ'লে কিমান ইয়াৰপৰা হানিকাৰক হয় সেইবোৰ বস্তু মানুহ প্ৰত্যেকটো মানুহে প্ৰত্যেকটো নিজৰ দায়িত্ব ল'লে এই বস্তুবোৰ একো ক'তো যাতে নেপেলায় তাৰ বাবে আমাৰ মিউনিচিপালিটিয়ে হওক চৰকাৰেই হওক গাঁৱৰ মানুহে হওক বা য'ত চহৰৰ মানুহেই হওক এইবোৰ নিজৰ নিজৰ চাইড নিজে নিজে ভালকৈ ব্যৱহাৰ কৰিব লাগে আৰু পলিথিনবোৰ অতি বেয়া কাৰণ ইয়াক পটককৈ শেষ কৰিব নোৱাৰে প্লাষ্টিক হয় ই আপোনাৰ মাটিৰ লগত মিহলি হৈয়ো নাযায় আৰু সোনকালে নপচে ইয়াৰ ব্যৱস্থাটো মিউনচিপালিটিয়েও ভালকৈ ব্যৱস্থা ল'ব লাগে ল'লে ব্যৱস্থাটোৰ ভাল এইবোৰ পৃথিৱীত বহুত সমান্য